আপোনাৰ কেইটামান সাংস্কৃতিক উৎসৱ উৎসৱ বুলি ক'লে মই প্ৰধানকৈ বিহুৰ কথাই ক'ব বিচাৰিম আৰু যিহেতু আমি অসমৰ মানুহ আমি অসমীয়া মানুহ গতিকে বিহুটো আমাৰ প্ৰধান সংস্কৃতিৰ ভিতৰতেই পৰিব গতিকে বিহু বিহু বুলি কওঁতেই আকৌ আমি আমি প্ৰধানকৈ আমাৰ বাপুতি সাহোন বিহু তাত বহাগ বিহুটো আমি প্ৰধানকৈ বহাগক মানে আশীৰ্বাদ স্বৰূপ ভাবোঁ বহাগে বছৰটোক আদৰণি জনাই বহাগত গছ লতিকাবোৰ ফুলে কুঁহিপাত ওলায় বহাগ বিহু বুলি ক'লে মানে অসমত আমাৰ মাদকতাই বেলেগ সকলোৱে আমি জাতীয় সাজপাৰ পৰিধান কৰোঁ প্ৰথম দিনাখন আমি গৰু বিহু বুলি যিটো পাতোঁ বা উৎসৱ পালন কৰা হয় গতিকে গৰু বিহুত আমি গৰুক গা পা ধুৱাওঁ ন পঘাৰে বন্ধা হয় সন্ধিয়া গোহালিলৈ আনি সিহঁতক ন পঘাৰে দিয়া হয় তাৰপিছৰ দিনা মানুহৰ বিহু গোসাঁই বিহু সকলোৱে তেনেকৈ জাতীয় সাজপাৰ পিন্ধি হুঁচৰি গোৱা এটা হেৰি হয় প্ৰৱণতা আছেই সৰু পৰাই আমি হুচৰি গাওঁ তেনেকৈ হুঁচৰি গোৱা হয় তাৰ পিছৰ পৰাই গাঁও ওচৰ চুবুৰীয়া অঞ্চলবোৰত বিহু বুলি উৎসৱ পতা হয় তাতে বিহু নাচ নাচ প্ৰতিযোগীতা হয় বহুত কিবাকিবি মানে সেইবোৰ অনুষ্ঠান ইমানেই ভাল লাগে তাৰ পিছতে আমাৰ কাতি বিহু আহে আমি কাতি বিহু বুলি যদি কওঁ কাতি বিহুত প্ৰধানকৈ আমি লক্ষ্মীক আদৰাৰ এটা হেৰি হয় লক্ষ্মী আদৰা হয় লক্ষ্মী আদৰাৰ এটা প্ৰস্তুতি হয় পথাৰত ধানবোৰ লাহে লাহে ডাঙৰ হয় সেউজীয়া পাত পাতে গোটেই মানে পথাৰখন শুৱনি হৈ পৰে আৰু সন্ধিয়া সকলোৱে আমি পথাৰত যাওঁ আকাশ বন্তি জ্বলাওঁ আৰু শেহতীয়াকৈ এতিয়া এটা প্ৰৱণতা গঢ়ি উঠিছে তাতে টেঙা খোৱাৰ টেঙা ৰবাবটেঙা যিটো সেইসময়ত মানে বৰ ই সুস্বাদু হয় টেঙা খোৱাৰ এটা প্ৰতিযোগীতা হয় তাৰপিছত সন্ধিয়া ঘৰলৈ আহি ঘূৰি আহি বন্তি জ্বলাই তুলসী তলত আমাৰ মানে হেৰি হয় মাহ প্ৰসাদ দিয়া হয় সকলো ল'ৰা ছোৱালী বা গাঁৱৰ বয়োজ্যেষ্ঠ মিলি আমি মানে নামগোৱা হয় আৰু নামৰ শেষত প্ৰসাদ আমি হেৰি কৰা হয় সেইটো কাতি বিহু হিচাপে গ'ল আৰু তাৰপিছতেই আহিল ভোগক আদৰাৰ কাৰণে ভোগালী যিটো আমি মাঘ বিহু বুলি কওঁ মাঘৰ বিহুত মেজিঘৰ সজা হয় মেজিঘৰত সকলো ৰাইজ মিলি তাতে মানে ভোজ ভাত খোৱা হয় তাৰপিছত ৰাতিলৈ মানে তাতে নাম প্ৰসঙ্গ হয় মা প্ৰসাদ দিয়া হয় আৰু ভোগালী বিহুৰ মানে কথাই বেলেগ সি একে ভোগৰ এটা মানে কি হয় এইটো ভোগ আৰু মানুহৰ খোৱা বোৱা সকলো ফালে মানুহৰ উভৈনদী টকা পইচা ধান ধন এইবোৰ সকলো আৰু সেই সময়ত সকলোবোৰ বস্তুৱে উপযোগীকৈয়ে হয় অৱশ্যে সেইদৰে মা মানে ভোগালী বিহুটো উদযাপন কৰোঁ আমি তাৰপিছত ভোগালী বিহুক বাদ দি বা এই এই তিনিওটা বিহুক বাদ দিও আমাৰ বহুত কেইটা সাংস্কৃতিক অনুষ্ঠান বা সাংস্কৃতিক তেনেকুৱা হেৰি আয়োজন হয় তেনেকৈ আমাৰ মানে অঞ্চলত এতিয়া ৰাস পতা হয় ৰাস মানে মহাপ্ৰভু শ্ৰীকৃষ্ণৰ যিটো ৰাসক্ৰিয়া বা ৰাসলীলা ইয়াতে আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে ইয়াতে আমাৰ উদযাপন কৰা হয় আৰু সেই তিনিদিনীয়া কাৰ্যসূচীত সকলো বুঢ়ামেথা ল'ৰা ছোৱালী সকলোৱে আমাৰ অংশগ্ৰহণ কৰে তাতে বিভিন্ন মানে মাধ্যমৰ দ্বাৰা আমি মানে প্ৰভুৰ মহিমা তেওঁৰ যি মানে ৰাসক্ৰিয়া প্ৰথম দিনাখন ৰাসক্ৰিয়া যিটো আমি কেলি গোপাল নাট প্ৰদৰ্শন কৰে তাৰ পিছৰদিনাও তেনেকুৱা ভক্তিভাৱে কিবা ভাওনা বা থিয়েটাৰ এনেকেই বিভিন্ন তেনেকুৱা সাংস্কৃতিক অনুষ্ঠানবোৰ পতা হয় তাৰপিছতেই আহিল আপোনাৰ হোলী হোলী মানে এইটো যিটো ৰঙৰ উৎসৱ আমি ফাকুৱা বুলি কওঁ এতিয়াহে হোলী হোলীলৈ পৰিণত হ'ল ফাকুৱা ফাকুৱা মানে ফাগুণে ৰং সানে য'ত গোটেই পলাশ শিমলু ফুলে গোটেই আকাশ ৰঙীন হয় সেই সময়তে মানুহৰ মন আনন্দৰে ভৰি পৰে আৰু সেই সময়তেই মানে বৰপেটা সত্ৰ বা বটদ্ৰৱা সত্ৰ য'ত ৰঙৰ হাট ৰঙৰ মেলা ৰাস উৎসৱ উদযাপন কৰা হয় ৰাস উৎসৱ বুলি ক'লে আৰু হোলী ৰঙৰ উৎসৱ যিটো আমি ফাকুৱা আৰু পালন কৰা হয় গতিকে তাতো সেই চাৰি পাঁচদিনীয়া কাৰ্যসূচীৰে বিভিন্ন মানে হেৰি হয় আমি সকলোবোৰ তাতে মানে উপভোগ কৰোঁ ইয়াৰ বাহিৰেও আমাৰ সাংস্কৃতিক বুলি ক'বলৈ গ'লে আমি আৰু এটা নিৰ্দিষ্ট মানে মাহত আমি এটা সকলোবোৰ যেন সাংস্কৃতিক প্ৰেমী হৈ যাওঁ সকলোবোৰ মানুহৰ মনবোৰেই যেন সাংস্কৃতিক সাংস্কৃতিক যেন লাগে সেইটোৱেই হ'ল ভাদ মাহ ভাদ মহীয়া ভাদ মাহৰ এই পৱিত্ৰ মাহটোতেই জগতগুৰু মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ সেই সেই উপলক্ষেই গোটেই ভাদমাহটোৱেই আমি পৱিত্ৰ মাহ হিচাপে গণ্য কৰোঁ আৰু সেই ভাদ মাহতেই আমি সকলোৱেই যিজন মানুহ বা যিজন ব্যক্তি নামঘৰলৈ নাযায় এতিয়া কিন্তু আমি নামঘৰলৈ ভাদ মাহত এবাৰ হ'লেও এবাৰ হ'লেও সেই মানুহজন নামঘৰলৈ যাবই তেওঁ চুৰিয়া গামোচা বা চেলেং লৈ এদিন হ'লেও মানে এনেকুৱা এটা মানে হেৰি আছে পৰাপক্ষততো সকলো সদায়েই যায় আৰু তেনেকৈ আমাৰ আইসকল সকলো আমাৰ মাহঁতো বা আইসকলো তেনেকৈ চাৰি প্ৰসঙ্গ নাম হ'ব নামঘৰত এটা মানে সুন্দৰ পৰিৱেশ এই ভাদ মাহটো মানে যিহেতু পৱিত্ৰ মাহ বুলি গণ্য কৰা হয় গতিকে ভাদমাহৰ কথাটোৱে অলপ মানে সুকীয়া হয় তাৰবাহিৰে আৰু এনেই বিভিন্ন অনুষ্ঠানবোৰটো অঞ্চলত থাকেই গতিকে বিভিন্ন অনুষ্ঠান বুলি কওঁতেতো ৰাভা দিৱস পাতে তাৰপিছতে আৰু কি হয় জ্যোতিপ্ৰসাদৰ হেৰিও পতা হয় ঠাই বিশেষেতো আমাৰ দাঁতি কাষৰীয়া অঞ্চলবোৰত কেতিয়াবা পোন্ধৰ আগষ্ট তেনেকৈ বেলেগকৈ উদযাপন কৰে মানে আজিকালি অলপ বেলেগ হৈ গ'ল মানুহে কোন সময়ত কেতিয়া কোনে কি অনুষ্ঠান কেনেকুৱাকৈ পাতিব মানে ক'বই নোৱাৰি তো ঠিক আছে বাৰু আজিলৈ এৰিছোঁ